শোণিতপুৰ জিলাৰ মূল নৃ গোষ্ঠীয় আৰু ভাষিক গোটসমূহ হৈছে বড়ো কছাৰী অসমীয়া নেপালী বেংগোলী বহুত জাতিৰে মানুহ থাকে বাৰু আৰু সিহঁতি কোনো বিৰোধ নোহোৱাকৈ একেলগে থাকে আৰু আমি ভাৱ বিনিময়ো কৰোঁ জাতি জনজাতি ভাষা সংস্কৃতি হিচাপে সকলোফালৰ পৰা আমি যোগাযোগ যোগাযোগ কৰোঁ তেওঁলোকৰ কেতিয়াবা কিবা পাতিলে আমিও সহায় কৰোঁ আমাৰ কিবা পাতিলে তেওঁলোকেও আমাক সহায় কৰে আৰু আমাৰ অঞ্চলৰ ভিতৰত বাস কৰা কিছুমান জনজাতীয় গোট হৈছে তেনেকেই বড়ো কছাৰী নেপালী বেংগোলী তাৰ পিছত বিহাৰী উৰিয়া মানুহ আছে তাৰপিছত ঠাকুৰ মানুহ আছে তাৰপিছত বাগানীয়া মানুহ আছে বিভিন্ন জাতিৰ মানুহেই আছে আৰু আমাৰ ওচৰে পাজৰে সকলোৰে ভাষা সলনি হয় অলপ অলপ ইটোৱে সিটোৱে মানে ভাষা ক'ব বিচাৰে যেনেকৈ আমাৰ অসমীয়া ভাষাটো ক'ব বিচাৰে বেংগোলীসকলে ভালকৈ আৰু তেওঁলোকৰ ভাষাটো আমি ক'ব খোজোঁ অলপ ভালকৈ সেই সেনেকেই ভাগ বতৰা হয় আৰু ভাষা আমি শিকোঁ তেনেকেই